যোৱা বছৰত ক'বলৈ গ'লে শেহতীয়া স্মৰণীয় ঘটনা থকাতটো বহুতেই আছে তাৰে ভিতৰত ধৰক কিছুমান বিশেষকৈ সদায় মনত থাকিব তেনেকুৱা ঘটনা হৈছে যোৱাটো বছৰ মোৰ কাৰণে খুবেই ভাল ক'বলৈ গ'লে প্ৰত্যেকটো বছৰে ভাল কোনোদিনে কাৰোঁ বাবে বেয়া নহয় সদায়ে নতুন সুযোগ কঢ়িয়াই আনে বাৰু চবৰে জীৱনত প্ৰত্য়েকটো ৰাতিপুৱাই মই সেইটো ভাবোঁ তথাপিও যোৱা বছৰৰ স্মৰণীয় ঘটনা বুলি ক'লে বিশেষকৈ দুই তিনিটা ইন্সিডেন্টচে আছে কিন্তু মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ বিশেষকৈ মানে মই ক্ৰিকেট খেলি ভালপাওঁ ধৰক যোৱা বছৰ আমাৰ গাঁৱৰ ক্ৰিকেট টিমটোৱে ভাবিব নোৱাৰা এখন ক্ৰিকেট প্ৰতিযোগিতা জয়ী হ'লোঁ যেনেধৰণে আমি য'ত আমি খেলিম বুলি ভবাই নাছিলোঁ ধৰক গোটেইখিনি লগৰ ল'ৰাই আহি পেলাই একলগ হৈ মানে ব'ল আজি খেল আছে কাষৰ গাঁওখনতে প্ৰতিযোগিতা পাতিছে ব'ল আমিকেইটা এনেই আছো যেতিয়া খেলোঁগৈ দেওবাৰৰ দিন আছিলে এদিনতে মানে ঘপককৈ আৰু কোনো প্ৰেক্টিচ নাই কোনো কাৰো মানে হেৰিত থকা নাই গোটেইখিনিয়ে আহিল কামৰপৰা চুটি আছে দেওবাৰৰ দিন গ'লো আৰু তাত আকৌ জমনি আমাৰ মানুহ হ'ল আঠজনহে যেনেতেনে আন এটা গোট খালে তাতে আপোনালোকে জানেই ক্ৰিকেট খেল এখনত এঘাৰজন প্লেয়াৰ দৰকাৰ তিনিজন প্লেয়াৰ নাই তালৈ গ'লো আৰু কাষৰ গাঁৱৰ তেতিয়া গোটেইখিনি চিনাকীয়ে বোলো ব'ল আমাৰ লগতে খেলিবি তাৰপৰাও তিনিজন ল'লোঁ তেনেকৈ খেলিলোঁ প্ৰথম ৰাউণ্ডখন আপোনাৰ খেলিলো প্ৰথম ৰাউণ্ড খেল পৰিলে এটা ভাল টিমৰ লগতে পৰিলে প্ৰথম ধৰক মই এতিয়া বলো কৰোঁ প্ৰথম বল ময়ে কৰিলোঁ আমাৰ প্ৰথম বলিং আছিলে তাৰ পিছত প্ৰথম বল কৰিলোঁ প্ৰথমতে হ'লে বল ঠিকে ঠাকে গৈছে আৰু বহুত দিনৰ মূৰত বল কৰিছোঁ এতিয়া লাইন লেগ নাই প্ৰথম অভাৰত চাৰিটা বল প্ৰথম মোৰ ৱাইটে গৈছে তাৰ পিছত একো নাই কোনোই একো নকয় জানেই চবৰে একেই অৱস্থা নাই তাৰপাছত এনেৈ বল কৰিলোঁ তাহাঁতৰ টাৰ্গেট খুব সম্ভৱ আমাক ছয় অভাৰ খেলত চেভেন্টি নাইন টাৰ্গেট দিছিল নাইন তাৰপাছত আমাৰটো বেটো ধৰা নাই কোনোই অভ্যাসে নাই যিহেতু চবেই গ'ল আৰু বেট ধৰাটোহে হেঁপাহ আৰু বহুতে ক্ৰিকেট খেলা বুলি ক'লে বেট ধৰাই ইটোই সিটোক ভাগ কৰি গ'ল গৈ পেলাই আপোনাৰ চাৰি অভাৰত আমাৰ ছয় অভাৰ খেল তিনি অভাৰত আমাৰ হৈছে ওঠৰ ৰাণ গ'ল চাৰিটা উইকেট আৰু তিনি অভাৰত কিমান ৰাণ লাগে আপোনালোকে ভাবকচোন ওঠৰ ৰাণ আৰু ইপিনে এই মানে পঞ্চাছ ৰাণৰ ওচৰা ওচৰি লাগে তিনি অভাৰত কাৰোতো বেটত লাগি থকা নাই তেনেকুৱাতে ধৰক এজন চিনাকী খেলাই থকা ল'ৰা এজন পালোঁ তেওঁক মাতিলোঁ বোলোঁ এইটো কণ্ডিছন খেলিলে খেল সিওঁ বোলে দেহ ময়ে যাওঁ কি হয় নাজানো সি গৈ উৰাই ঘূৰাই মাৰি খেলখন জি খেলখন মানে জিকা নহ'ল ড্ৰ হৈ গ'ল খেলখন চেভেন্টি এইট আমি কৰিলোঁ তাহাঁতেও চেভেন্টি এইট কৰিছে চেভেন্টি নাইন টাৰ্গেট তাৰপিছত চুপাৰ অভাৰ গ'ল প্ৰথম খেলখনে ইমান বছৰৰ মূৰত খেলিছোঁ চুপাৰ অভাৰ এক অভাৰ সেই এক অভাৰ এক অভাৰ খেলত এতিয়া আমাৰ ফাৰ্ষ্ট বেটিং আমি ধৰক পোন্ধৰ ৰাণ টাৰ্গেট দিলোঁ মনত আছে আৰু স্পষ্ট মানে স্মৰণীয় বহুত ভাল লগা দিন এটা তাৰপিছত পোন্ধৰ ৰাণ গ'লো পোন্ধৰ ৰাণ টাৰ্গেট দিলো আমি জিকি গ'লো তাঁহাতে বেছি ৰাণ কৰিব নোৱাৰিলে তাঁহাতে সাত নে আঠ ৰাণ কৰিলে মেবি আমি ভালকৈ জিকিলোঁ তাৰ পিছত গ'লো চেকেণ্ড ৰাউণ্ডলৈ কোৱালিফাই হ'লো সেইদিনাখনেই তাৰ পিছত আৰু সিদিনাখনে চেকেণ্ড ৰাউণ্ড পালোঁ দুঘন্টামানৰ পিছত আৰু চেকেণ্ড ৰাউণ্ড কোৱালিফাই কৰিলোঁ মানে তাঁহাতৰ দুদিনীয়া কাৰ্যসূচীৰে খেলখন পাতিছিল যেতিয়া দুইদিনীয়াভাবে তাতেই শেষ কৰিব তাৰপৰা চেকেণ্ড ৰাউণ্ড পালোঁ চেকেণ্ড ৰাউণ্ডত আমি তাক এতিয়া যোনে ভাল খেলিছিল তাকটোতো ইমান দেৰি ৰাখিয়েই থ'লো তাৰপিছত চেকেণ্ড ৰাউণ্ড পালোঁগৈ চেকেণ্ড ৰাউণ্ডত আমি গোটেইখিনিয়ে মিলি খেলিলোঁ চেকেণ্ড ৰাউণ্ড জিকিলোঁ চেকেণ্ড ৰাউণ্ডতো ওলাই গ'লো আৰু তাৰপিছত থাৰ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড মানে কোচি কোৱাৰ্টাৰ ফাইনেল কোৱাৰ্টাৰ ফাইনেল যেতিয়াই পালোঁগৈ মানে এইটো গাঁৱত জনাজাত আৰু তাৰপৰা বহুত মানুহ গৈছে ডাঙৰ দাদাহঁত গৈছে আমিও খেলিম আমিও কোৱাৰ্টাৰ ফাইনেল আমি ধৰক আঢ়ৈটামান বজাত খেলিছোঁ আঢ়ৈটাৰপৰা চাৰে চাৰিটা আঢ়ৈটা বজাত কোৱাৰ্টাৰ ফাইনেল খেলি আমি কোৱাৰ্টাৰ ফাইনেলত কমিটিৰ টিমটোৰ লগত খেলিলোঁ কমিটিৰ টিমটো হাৰি গ'ল আমাৰ লগত মানে কপালেই ভালনে লাকে বেছি ভাল সেইদিনাখন আমি গমেই নাপালোঁ কি হ'ল সেই খেলখন জিকি গ'লোঁ তাৰ পিছত পিছদিনাখনটো চবৰে কাম আছে আৰু ধৰক সেইদিনাখনৰ তিনি তিনিখন খেল খেলিলোঁ পিছদিনাখনটো চবৰে সোমবাৰ সোমবাৰ গতিকে চবেই কামে কামে যাব লাগিব আৰু ইপিনে আছে চেমিফাইনেল ফাইনেল তাৰমানে সেইদিনাখন খানা আৰু মানে উলহ মালহ কিমান দিনৰ মূৰত ক্ৰিকেট খেলি আহিছোঁ ৰাতিলে পাৰ্টি হৈ গ'ল খানা আমি গোটেই খেলা মানুহখিনিয়ে আহি একেলগে লাইব্ৰেৰীত আহি মাংস আনিলে মাংস চবে তুলি মেলি পেলাই একদম আৰু মানে আজি খানা দেওবাৰ কাইলৈ পিছদিনাখন কোনে কি খেলিব নাজানো আৰু চবেই মানে এতিয়া চবেই কাম চুটি লৈছে আৰু কোনোবাই অফিছত ফোন কৰিছে মোৰ ঘৰত অসুবিধা মই কাইলৈ যাব নোৱাৰিম বুলি গোটেই খেলা মানুহখিনি চুটি পূৰা খেল চুটি একদম অফিচ চফিচ বন্ধ আৰু পিছদিনাখনে আগদিনাখন ৰাতি খানা কোৱাৰ্টাৰ ফাইনেল জিকি আহিছোঁ পিছদিনাখনে আপোনাৰ চেমিফাইনেল আছে ফাইনেল আছে দুখন জিকিলে আমি জিকি যাম কাপ জিকিম আজিলৈকে তেনেকে জিকাও নাই ধৰক খেলাও নাই গতিকে তেনেকৈ জিকাও নাই গতিকে গোটেইখিনি মিলি খেলিলোঁ তৌ পিছদিনাখন চবে চুটি ল'লে আৰু ৰাতি খানা ৰাতি প্লেনিং মানে চবে টিম লিষ্ট আহি গ'ল কোন অপেনাৰ যাব কোনে বল কৰিব একদম লিষ্ট বনাই বনাই বনাই বনাই বিলকুল ৰেডি আৰু পিছদিনাখন ৰাতিপুৱা চবে উঠিছে বহুত দিনৰ মূৰত ক্ৰিকেট খেলা চবৰে গাৰ বিষ সিদিনাখন মোৰ মোৰটো অৱস্থাই নাই মই বল কৰিলোঁ একে গোটেই বাহুৰ বিষ মোৰ এতিয়া হাঁহিবও নোৱাৰোঁ পেটলৈ কিবা অকণমানকৈ হাঁহিলেও পেটতো বিষাই যায় মানে এনেকুৱা এটা বিষ মানে ভয়ংকৰ তাৰপিছত তথাপিও জোচ আছে মানে যে খেলিব লাগিব চেমিফাইনেলখন যেনে তেনে আমাক চেমিফাইনেল মাতিলে বাৰটামান বজাত বোলে বাৰটামান বজাত আহিবা ফাই চেমিফাইনেল তোমালোকক ফাৰ্ষ্টখন দিম তাৰ পিছত ছেকেণ্ড অলপ বহিবা ছেকেণ্ড টিমটোৰ চেমিফাইনেলো দুখন হ'ব দুটা টিমৰ মাজত এই ছেকেণ্ডখন খেলাম তাৰ পিছত ডাইৰেক্ট ফাইনেল খেলাই দিম মই বোলো ঠিক আছে হ'ব আৰু আমিও ফুৰ্তি ফূৰ্তিকে গলোঁ চেমিফাইনেল খেলিলোঁ আমি খেলিলোঁ আপোনাৰ লক্ষীনগৰৰ কে ৱাই চি বুলি এটা টিম আছে ভাল টিম য'তে ত'তে খেলি থাকে কে ৱাই চি টিমটোৰ লগত পালোঁ কে ৱাই চি টিমটোৰ লগত খেলিলোঁ চেমিফাইনেল চেমিফাইনেলত মানে একদম ভয় লাগিলে আমাৰ গাৰ বিষ ইমান ডাঙৰ টিম সন্মুখত তাৰপাছত যিটো আমাৰ ভাল খেলে জয়ন্ত বুলি সি ক'লে হ'বদে মই মানুহ দুটামান মাতি আনিম চিন্তা নাই সি মাতিলে দুটামানক ক্ৰিকেটাৰ দুটাৰ সিটো বেটচমেন বলো কৰে বাৰু তাৰ নিচিনাই দুটামান আনিলে যোনে বলো কৰিব পাৰে বেটিঙো কৰিব পাৰে ঠিক আছে আমাৰ টিমটো ভাল হৈছে দেখিছোঁ তাৰপিছত কে ৱাই চিৰ সেইদিনাখন দিন বেয়া চাগে দিন বেয়া বুলিয়ে ক'ব লাগিব আৰু আমাৰ টিম জোখতকৈ বেছি ভাল আমি সিদিনাখন কে ৱাই চিক প্ৰথম খেলত হৰুৱাই দিলোঁ মানে এনেকুৱা হ'ল কে ৱাই চি টিমটোৱে ছয় অভাৰত কৰিছে মাত্ৰ একৈশ ৰাণ বাইছ ৰাণ টাৰ্গেট দিছে বেক খাওঁতে মৌ ফৰিল মানে ইটোৱে বল কৰে উইকেট পায় মানে কেচটো কি মাৰিব গৈছে দেখিছে আমি নেখেলা মানুহ উৰাই ঘূৰাই মাৰিব গৈছে তাৰ পিছত আৰু যি মানে সেইখন চেমিফাইনেল আৰু ফাইনেল বুলি ক'লে গাঁৱতটো গম পায়েই আৰু আমাৰ ফাইনেল বুলি ক'লে এটা কমিটিৰ টিম ফাইনেল পায়েই থাকে কমিটিৰ লগতহে খেলিব লাগে সেইখন আৰু মানে সিদিনা সিহঁতে ক'লে কি যেতিয়া আমি দুখন গাঁৱৰ মাজতে পালোয়ে দুই গাঁও মিলিজুলি খেলিম আৰু সেই বুলি ক'লে মিলিজুলি খেলিলোঁ তাৰ পিছত ফাইনেলখন আপোনাৰ ছয় অভাৰৰ ঠাইত হৈ গ'লগৈ দহ অভাৰ তে আমাৰ গাঁৱৰ বুঢ়াসোপাই খেলিলে আমি খেলিম তঁহতে খেলিব নালাগে ঠিক আছে খেলক আৰু গোটেইখিনি গাঁৱৰ মানুহ একেলগেহে ডাঙৰ সৰু কি আছে গোটেইখিনিয়ে মিলি একেলগে খেলিম পিছত খেলিলোঁ দহ অভাৰ খেল দহ অভাৰ খেলত আমাৰ ডাঙৰসোপাই এই প্ৰথম বেটিং কৰি মাত্ৰ ষাঠি ৰাণ টাৰ্গেট দিলে একেই গতি ডাঙৰখিনিটোৰ বেটত নালাগেই আমাৰে লগা নাই তেওঁলোকৰ ক'ত লাগিব ষাঁঠি ৰাণ তাৰ পিছত যেনে তেনে বেট ধৰি আহি পেলাই বল নকৰে আৰু হাঁহিব জানি গোটেইখিনি তেনেহ'লে যা বল কৰগৈ যেনেতেনে সেই বাহিৰৰ ল'ৰা তিনিটাই উইকেট লৈ যেনেতেনে জিকি গ'লো কি মানে এইটো হৈছে স্মৰণীয় জিত এটা আৰু মানে কাপটো লৈ চবৰে যি পাগ মানে ৱৰ্ল্ড কাপ জিকাৰ নিচিনা লাগিছে তাৰ পিছত আহি ৰাতি খানা সেই দুদিন মানে যোৱা বছৰ অতিকৈ স্মৰণীয় মনত থাকি যাব আৰু